অঁ অঁ অঁ আচ্ছা ইয়াতে সেয়া চিল্ক হাওচত লাগিছে ফোনটো কওকচোন

আচ্ছা আচ্ছা হয় আচ্ছা আচ্ছা তেন্তে আপুনি বাইদেউ ক'ৰ পৰা কৈছে এনেই আচ্ছা আচ্ছা আপুনি গুৱাহাটীৰ পৰা কৈছে হয়নে হয় হয় আমাৰ ইয়াতে একচুৱেলি আমি শুৱালকুছিৰ পৰা বস্তুবোৰ মেনুফেকচাৰ কৰোঁ আমাৰ মেইন যিটো সেই ফেক্টৰি আছে ইয়াতে শুৱালকুছিতে আছে আৰু ইয়াতে আপোনাৰ যিকোনো আপোনাৰ কোৱালিটীৰ মেটেৰিয়েলছ হওক আপুনি ইয়াতে পাই যাব আপোনাৰ অসম চিল্কৰে হওক কেঁচা পাত হওক মুগাৰ হওক এতিয়া আপোনাক লাগে জোৰোণ বা বিয়াৰ কাৰণে লাগে হয়নে মই জানিব পাৰিমনে বাইদেউ আপোনাক কেইখন লাগিব কাপোৰ আমাৰ আৰু মেখেলা চাদৰে লাগিবনে বেলেগ কিবাও লাগিব হয় হয় হয় হয় হ'ব হ'ব আমাৰ মেখেলা চাদৰ সব পাব আৰু লগতে আমি দৰাৰ কাৰণে ছাতি হওক বা জোৰোণত দিয়া কাপোৰ হওক বা মানধৰা কাপোৰ হওক আৰু দৰাৰ কুৰ্তা হওক আমাৰ সব ইয়া ইয়াতে মেনুফেক্চাৰ হয় গতিকে আপুনি মেখেলা চাদৰৰ লগত বেলেগো পাব পাৰে ত' এতিয়া আপোনাক ট'টেল কেইটা কেইযোৰ লাগিব মেখেলা চাদৰ জনাব পাৰিবনে এঘাৰযোৰ ঠিক আছে হয় ত' আপোনাৰ ৰেঞ্জটো কেনেকুৱা হ'ব মানে এনেইতো জোৰণত দিব হ'লে আপোনাৰ মেইন ছেট লাগিব চাগে মেইন ছেট আৰু পাটৰ ছেট দুযোৰ লাগিব হয় ত' আমাৰ ইয়াতে যিহেতু শুৱালকুছিত মেনফেকচাৰ হয় গতিকে ইয়াতে আপোনাৰ পূৰা পিয়'ৰ কোৱালিটিত পাব পাটৰ পাব আজিকালি একচুৱেলি চাদৰখন কেঁচা পাটৰ লয় আৰু ব্লা বাকী যিটো দুযোৰ হয় আপোনাৰ মেখেলা আৰু ব্লাউজ সেইটো আমাৰ পাটৰ থাকে আজিকালি মানে পিন্ধি আছেতো আপোনালোক আপুনি তেনেকেই ল'ব কেঁচা পাট চাদৰ আৰু পাটৰ মেখেলা মেখেলা আৰু সেই ব্লাউজটো ল'বনে গোটেই পাটৰ ল'ব হয় হয় ঠিক আছে বাইদেউ আপোনাক তেতিয়াহ'লে মই এইটোৱেই চাজেষ্ট কৰিম যে আপোনালোকে এযোৰ কমপ্লিটলি মেইন ছেট লওক কাপোৰ মানে সেহৰ পাটৰে লওক আৰু এযোৰ আপোনাৰ কেঁচা পাট চাদৰ লওক কেঁচা পাট চাদৰ থকা আৰু বাকী পাটৰ মানে মেখেলা আৰু সেই থকা লওক আৰু ইয়াতে আপোনাৰ বাকী আমাৰ কেঁচা পাট কটন আছে কাপোৰ সেই সেই দুযোৰ মানে প্ৰাইচত অলপ বেছি হ'ব যিহেতু পাটৰ বাকী আপুনি কেঁচা পাট কটনৰ ল'ব পাৰে পিয়'ৰ নুনিৰ ল'ব পাৰে কটনৰ ল'ব পাৰে কি ল'ব আপুনি কি ল'ব বিচাৰিব কোৱা আপুনি মেটেৰিয়েলছটো ক'লে মই বেছি চাজেষ্ট কৰিব পাৰিম ভালকৈ হয় এই কেঁচা কটন কেঁচা পাট এইবোৰ মানে ৰেঞ্জত অকণমান কম কম থাকিব আপোনাৰ মেইন পা মেইন পাটৰ ল'ব গ'লে আপোনাৰ ন দছ হাজাৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু যদিহে আপুনি কটন কেঁচা পাট বা নুনি লয় তেতিয়াহ'লে আপোনাৰ তিনি হাজাৰ চাৰি হাজাৰৰ ভিতৰত পৰি যাব আৰু আপুনি আহিব আমি দাম চামবিলাক কম চম কৰি দিম আমাৰ মেনুফেকচাৰ নিজৰে হয় সেইটো চিন্তা কৰিব নালাগে আপুনি অকল আমাৰ দোকানত আহিব লাগিব আপুনি আহি কিনে চিলেক্ট কৰিলে হ'ল আৰু আমাৰ যিহেতু অনলাইন ব্যৱস্থাও আছে গতিকে আমিতো আপোনাক ফটো চেণ্ড কৰিব পাৰিম একো অসুবিধা নাই বটল গ্ৰীণ অঁ হয় আছে বনাই থোৱা আছে আমাৰ কেইযোৰমান আৰু আপুনি যদি বিচাৰে আপুনি কাষ্টমাইজো কৰিব পাৰে আমাৰ লগালগ এটা সময় লাগিব কিন্তু কম সময়ৰ ভিতৰতে আমি ৰেডি কৰি দিব পাৰিম বটল গ্ৰীণত বৰ্তমান হয় কওক কওক পাটৰ মেইন ছেট নহ্ পাটৰ মেইন ছেট যিহেতু হেভি ৱৰ্ক থাকে ত' হেভি ৱৰ্ক নাথাকিলেতো ভাল নালাগিব হেভি ৱৰ্ক থাকে যিহেতু আমাৰ ইয়াতে টুৱেণ্টি থাউজেণ্ড পৰিব মানে যিহেতু আমাৰ ইয়াতে হয় মানে ইয়াতে আমি টুৱেণ্টি থাউজেণ্ডত নকৰেই কাৰণ আমাৰ ইয়াতে মেনুফেচাৰৰ কাৰণে আমি টুৱেণ্টি থাউজেড কৰিছোঁ টুৱেণ্টি থাউজেণ্ডত মেইন ছেটযোৰ ওলাই আহিব কিন্তু তাতো যদি আপুনি আৰু কাষ্টমাইজ কৰিব পা বিচাৰে তেনেকৈ ভেৰি কৰিব দামটো আপোনাৰ

হেল্ল' কি কৈছে হোম ডেলিভাৰী একদম হ'ব আপুনি নিশ্চিন্ত মনে হোম ডেলিভাৰী অপশ্য়ন কৰিব পাৰে আৰু কিন্তু আপুনি এটা কথা কাষ্টমাইজ কৰিব হ'লে আপুনি আমাৰ ষ্ট'ৰত আহিব লাগিব ষ্ট'ৰ ভিজিট কৰিব হয় হয় শুদ্ধ আৰু হয় হয় হয় হয় হয়

হয় হয়

হয় হয় হয় হয় নিশ্চিন্ত মনে আপুনি এইখিনি পাই যাব আৰু একদম হ'লচেল ৰেটত পাই যাব কমেও মানে কমচে কম দামত আপুনি নিশ্চিন্ত মানে ল'ব পাৰিব ইয়াতে চিন্তা নাই খালী আপুনি চিলেক্ট কৰিব তেতিয়াহ'লে আপুনি আমাৰ এইবাৰ পেজটোত আমাৰ অনলাইন পেজো আছে ফেচবুকতো আছে ইনষ্টাগ্ৰামতো আছে আপুনি গৈকেনে চেক কৰি ল'ব তাৰে ভিতৰত যদি কিবা পচন্দ আহে আপুনি আমাক যোগাযোগ কৰিব পাৰে আৰু নাইবা আপুনি কিবা যদি ৰেফাৰেঞ্চ আছে আপোনাৰ তাতে ফটো মৰা বেলেগৰ তাতে চোৱা আপুনি সেইটো আমাক দিব পাৰে আমি সেইটোৰ ওপৰতো চাব পাৰিম অঁ হয় সেইটোৱে ক'লোঁ এতিয়া আমাৰ পেইজ এখন আছে ইনষ্টাগ্ৰামত গ'লে গম পাব হিয়া চিল্ক হাউচ বুলি আৰু সেই ফেচবুকত গ'লে আপুনি তাতে আমাৰ গোটেই যিমান এতিয়ালৈকে বিয়াৰ সিহঁত কইনাৰ পিন্ধা কাপোৰ আছে বা দৰাৰ পিন্ধা কাপোৰ আমি কাষ্টমাইজ কৰোঁ মানে বহুত দৰা কইনাৰ ৰিচেপচনৰ কাপোৰ ত' তেনেকৈ আপুনি তাতে গৈ কেনে চাব পাৰিব মানে ডেম' চাব পাৰিব সেই হিচাপে আমি ছেম টু ছেম বিচাৰিলে আমি ছেম দিব পাৰিম আৰু নহয়বা আমি কাষ্টমাইজ কৰিব পাৰিম আপুনি তাতে ধেৰ আমাৰ পিকচাৰছ দিয়া আছে তাৰে পৰা এবাৰ চেক কৰি ল'ব পেইজটো একদম হয় আৰু আৰু ইয়াতে ক'ব বিচাৰিম যে যদি বাইদেউ আপুনি মানে সেই দৰা বা বিয়াৰ ৰিলেটেড কিবা কাপোৰ লাগে বা সৰু বাচ্ছাই আজিকালি কাষ্টমাইজ সেই মেখেলা চাদৰৰ ঘাগৰা পিন্ধে বা কুৰ্তা পিন্ধে ত' আমাৰ সেইবিলাকো বনোৱা হয় হয় হয় হয় হয় আমাৰ প্ৰি অৰ্ডাৰ বুক কৰা হয় ত' আমাৰ প্ৰি অৰ্ডাৰ যদি আপুনি বুকিং কৰে দেন যদি সেইটো কাপোৰ হিচাপে এতিয়া মেইন ছেট আমাৰ ওলাই আহিব আপোনাৰ দুই মাহৰ ভিতৰত আপোনাৰ দুমাহ এটা দিব লাগিব কাষ্টমাইজ মেইন ছেট মানে ৰেডিমেড যিটো অলৰেডি এক্জিষ্ট ডিজাইন আছে সেইটোত আমাৰ ইমান টাইম নালাগে আমাৰ সেইটো সময় কম সময়ত আহিব কিন্তু যদি আপুনি কাষ্টমাইজ কৰে তেতিয়াহ'লে আমাক দুমাহ সময় প্ৰি বুক কৰিব লাগিব আপুনি হয় আৰু কি হয় হয় হয় হয় আপুনি এবাৰ মোৰ এড্ৰেছটো লৈ ল'ব মানে নোট ডাউন কৰি ল'ব এতিয়া মানে আৰু এবাৰ ফোন আহাৰ আগতে ফোন কৰি কন ইনফৰ্ম কৰিব কাৰণ আনি আমি কেতিয়াবা ব্যস্ত থাকো বা মই নাথাকোঁ সিহঁত দোকানত ত' আপুনি নোট ডাউন কৰি লওক হ আমাৰ শুৱালকুছিৰ শুৱালকুছিৰ বৰপথ হাউচ নম্বৰ থাৰ্টি হাউচ নম্বৰ হাউচ নম্বৰ ফৰ্টি টু হয় হয় তেতিয়াহ'লে আপুনি কেতিয়া আহে ফোন কৰি এবাৰ জনালেই হ'ব কাৰণ যিহেতু আপুনি গুৱাহাটীৰ পৰা আহিব হয়নে হয়

হয় হয় একদম আমাৰ সদায় খোলা থাকে খালী আমাৰ ৰবিবাৰে আমাৰ হাফ চিডিউল কৰা হয় আমাৰ পাঁচটালৈকে থাকে আমাৰ বাকী বাকী দিনকেইটা বাকী বাৰকেইটা আমাৰ টেন টু এইট থাকে ৰাতি আৰু ৰবিবাৰ অকল টেন টু এইট টেন টু ফাইভ সন্ধিয়া

পাব পাব একদম পাব আৰু সেইকাৰণে মই কৈছোঁ এবাৰ অহাৰ আগতে ফোন কৰি দিলে তেতিয়াহ'লে মই সেই হিচাপে মানে মানে কি কৰিম নহ'লে আকৌ কেতিয়াবা কামতো ওলাই যাব পাৰোঁ নহয় হয় হয় আপোনাৰ এনেই বিয়াৰ চিডিউলটো হয় আপোনাৰ বিয়াৰ চিডিউল কেতিয়া আছে এনেই জানিব পাৰিমনে এপ্ৰিলত ঠিক আছে অ'কে ঠিক আছে আপুনি জনাব তেতিয়াহ'লে মোক অ'কে থেংক ইউ থেংক ইউ